মোৰ মানে ঘৰত মই যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ যিহেতু এই বুঢ়া বুঢ়ি বা আমাৰ পিতা মা মাতা এইবিলাক ঘৰত আছে গতিকে অন্য প্ৰতিপাল কৰা মানুহো নাথাকে ভাগে ভাগে কামত মানুহবোৰ ওলাই যায়তো গতিকে আপোনালোকে কিবা সাহাৰ্য মানে এই বিশেষকৈ কোনোবা নাৰ্ছিং নাৰ্ছিঙৰ কাৰণে কাৰোবাক মানে সহায় হিচাপে যোগান ধৰিব পাৰে নেকি মহিলা হেৰি বা যোগান ধৰিলে সেইগৰাকী দৰমহা পাতিনো কি দিব লাগিব আপোনালোকে সেইবোৰ কথাটো সহায় কৰিব পাৰে নেকি বা অন্যান্য দিশত কেতিয়াবা হস্পিটেললৈ নিবলগীয়া হ'ল কেতিয়াবা গাড়ী ঘোড়াৰ নানান ধৰণৰ অসুবিধা হৈ যায় কেতিয়াবা কেতিয়াবা মানে পইচা পাতিৰ সাংঘাটিক মানে সমস্যাত ভোগি থাকোঁ এইবোৰ নানান কাৰণত মোৰ পিতৃ মাতৃক পৰিচাৰ্য কৰাৰ কাৰণে মই যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ আপোনালোকৰ এইটো কিছু সহায় সহযোগ কৰি আছে বুলি অলপমান গম পাইছোঁ গতিকে এই কথা বতৰাবিলাকত আপোনালোকৰ অলপমান সহযোগিতা আৰু কি কি এনেকৈ সহায় কৰিব পাৰে নো সেই কথাবোৰ অকণমান জানিলে যেনিবা বা সহায় পালে মানে মই উপকৃত হওঁ গতিকে আপোনালোকৰ প্ৰতি মোৰ আবেদন যে আমি এই নিথৰুৱা হৈ পৰা বিশেষকৈ পিতৃ মাতৃক মানে কোনো পৰিচাৰ্য কৰিবলৈ মানুহ নথকা এনেকুৱা সময়ত বা পইচা পাতি নানান ধৰণৰ সময়ত অসুবিধা হৈ যায় বা গাড়ী গুড়ে নানান সময়ত অসুবিধা হৈ যায় এই সকলো দিশতে আপোনালোকে পৰিচাৰ্য কৰাৰ এগৰাকী মানুহো দিব পাৰে নেকি বা মানুহগৰাকী দিলেও যেনিবা সেইগৰাকীনো মানে মজুৰি আদি কি দিব লাগে বা আপোনালোকেও সেই ক্ষেত্ৰত কিবা সহায় কৰিব পাৰে নেকি মানে মোক যাতে এই গোটেই ব্যৱস্থাটোৰ পৰা সুৰক্ষিত কৰিবৰ কাৰণে আপোনালোকৰ সহায় পাব পাৰোঁ সেইটো কাৰণে অকণমান আপোনালোকৰ লগত যোগাযোগ কৰিছোঁ আবেদন কৰিছোঁ গতিকে আপোনালোকে জনালে মানে কৰিলে মানে ভাল পাম আৰু